গ্ৰাম্য থলুৱা অৰ্থনীতিত উল্লেখযোগ্য অৰিহণা যোগাব পাৰে অৰ্থাৎ পৰ্যটকসকলৰ বাবে খোৱা খোৱা আশ্ৰয় আৰু সোঁৱৰণী সামগ্রীৰ প্ৰয়োজন হোৱাত থলুৱা ব্যৱসায়বোৰ যেনে হস্তশিল্প আৰু ক্ষুদ্ৰ ব্যৱসায়বোৰৰ চাহিদা বৃদ্ধি পায় পৰ্যটক কেন্দ্ৰৰ পৰ্যটক কেন্দ্ৰিক ব্যৱসায় যেনে গাড়ীত পৰিবহণ অতিথিশালা আৰু হস্তশিল্পৰ উৎপাদন নতুন কৰ্ম সংস্থাপনৰ সৃষ্টি হয় পৰ্যটকসকলৰ আগ্ৰহৰ বাবে থলুৱা নৃত্য সাং সংগীত আৰু কলা সংস্কৃতিও প্ৰচলিত হয় যাৰ ফলত এইবোৰ সংৰক্ষণ আৰু পুনৰাজীৱিত হয় পৰ্যটন উন্নয়নৰ বাবে গ্ৰাম্য অঞ্চলসমূহত পৰিৱেশ পৰিৱেশ বান্ধৱ উন্নয়ন হ'ব পাৰে যাৰ ফলত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ হয় নতুন পথ বিদ্যুৎ যোগান আৰু যোগাযোগ ব্যৱস্থা উন্নতি পৰ্যটনক কেন্দ্ৰ কৰি গ্ৰাম্য অঞ্চলৰ গ্ৰামীক উন্নয়ন সহায় কৰে উন্নয়নত সহায় কৰে থলুৱা উৎপাদনৰো প্ৰচাৰ হয় অৰ্থাৎ হস্তশিল্প খেতি বাতি আৰু অন্য সামগ্ৰী উদ্যোগৰ সৈতে পৰ্যটন এক প্লেটফৰ্মৰূপে কাম কৰে পৰ্যটনে প্লেটফৰ্মৰূপে কাম কৰে যাৰ দ্বাৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত এইবোৰৰ প্ৰচলন প্ৰচলন বেছি হয় এইটোৱে গ্ৰাম্য পৰ্যটনে এটি সংগঠিত আৰু সঠিক ৰূপত পৰিচালিত হ'লে এটি শক্তিশালী অৰ্থনৈতিক যন্ত্ৰৰূপে কাম কৰিব পাৰে